মই ফুৰিবলৈ গৈছিলোঁ কাজিৰঙা গৈছোঁ কাজিৰঙাত বহুত জীৱ জন্তু দেখিলোঁ গড় বাঘ হাতী ভালুকৰপৰা ধৰি বহুত জীৱ জন্তুও দেখা পাইছোঁ তাৰপৰা যোৰহাটলৈও গৈছোঁ ফেৰীত উঠি গৈছোঁ যোৰহাটলৈ যোৰহাটতো তেনেকৈ পূজা চাবলৈ গৈছোঁ পূজাত বহুত নানা বজাৰ আছে বস্তু চাই পূজা মন্দিৰত সেৱা কৰিছোঁ মেলিছোঁ তেনেকৈয়ে পূজা চাবলৈ প্ৰত্যেক বছৰে নগ'লেও কোনোবা এবছৰ হ'লেও পূজা চাবলৈ গৈছোঁ আৰু লখিমপুৰো গৈছোঁ লখিমপুৰত ফুৰিবলৈ গৈছোঁ বাৰু লখিমপুৰলৈ গৈছোঁ তিতাবৰত গৈছোঁ গোলাঘাটলৈ গৈছোঁ গোলাঘাটতো বাগান এনেকৈ বহুত বাগানত চাই বহুত ভাল লাগে কিন্তু বাগানেই বহুত চাইছোঁ বাৰু বহুত পৰ লাগিছে বাগান চাবলৈ যাওঁতেনে বাগানবিলাক দেখি বহুত ভাল লাগে কাৰণে বাগানকে চাই মেলি আছো তিতাবৰ ছাইদেও আছে বাগান চাহৰ বাগানত চাহ চিঙা এই কুলিয়ে চাহ চিঙে পিঠিত বেগ লৈ মেলি সেয়াও চাই ভাল লাগে সেয়াও চাইছোঁ আৰু মাজুলীতো এনেকৈ ঘূৰিছোঁ আৰু মিতিৰ কুটুমৰ লৈ এনেকৈ বহুত তেনেকৈ ঘূৰি মেলি অলপ বহুত সত্ৰ আৰু সত্ৰ চব চাইছোঁ তাৰপৰা যোৰহাট ছটাইলৈ গৈছোঁ ছটাইত বহুত না দবা কাঁহ বজাই গান গায় গান মানে সেয়া চাওঁ ভকতসকলে সেয়া চাইও ভাল লাগে নাম কীৰ্তন সেইবোৰ কৰে সেয়াও বহুত চাই ভাল লাগে সন্ধিয়াৰ পৰত আৰতি সেইকণত বহুত বেছিয়ে ভাল লাগে সেইকণত বহুত ভাল লাগে সেয়াও চাইছোঁ আৰু ছটাইলৈ প্ৰায় ভাদমহীয়া কেইবাবাৰু গৈছোঁ আৰু ছটাই নামঘৰত বহুত ভাল লাগে সেয়াও বহুত চায় ভাল লাগে কাৰণে যাওঁৱেই প্ৰায় মাহে মাহে